ৰন্ধাৰ সময়ত সদায় সাৱধান হ'ব লাগে কাপ যিকোনো কাপোৰ পিন্ধি যাব নালাগে আৰু গেছৰ পৰা গেছটো সদায় ভালকে চেক কৰি চাব লাগে যেনে ইটো গেছ জুইয়ে হওঁক বা জুই সেইখিনি ৰন্ধাৰ সময়তো ভালদৰে পাকঘৰটো চাব লাগে ক'ৰবাত জেঠী মকৰা কিবা কিবি আছে নেকি সেইখিনি চাব লাগে আৰু ৰন্ধাৰ সময়ত সদায় শ্লিক কাপোৰ এনেকুৱা পিচল কাপোৰ কেতিয়াও পিন্ধি যাব নালাগে আৰু বস্তুৰ যিকোনো ৰান্ধোতে মানে ৰান্ধোতে বা কিছুমান বস্তু কাটি কৰি থৈ দিওঁতে সদায় বস্তু বাহানিবোৰ মানে ঢাকি থৈ দিব লাগে কাটি শেষ হোৱাৰ পিছত জেঠী জেঠীবোৰ পঁইতাচোৰাবোৰ যদি ঘূৰি ফুৰে চব্জিবোৰত মানে ভাল নহয় সেইবোৰ সেইবোৰৰ পৰা সদায় সাৱধান হৈ থাকিব লাগে আৰু ৰান্ধোতে জুই জুই হওঁক বা গেছেই হওঁক সেই বস্তুটো সদায় ধ্যান দিব লাগে আৰু ভাত ৰান্ধোতে এটা কথা চুলিবোৰ চুলিটো বিশেষ গুৰুত্ব হয় কেতিয়াবা ৰান্ধি কৰি থাকোতেও চুলিবোৰ উৰি পৰে কেতিয়াবা হাতটো ওপৰলৈ গুচি যায় সেইটো কাৰণে সদায় ভাত ৰ ৰন্ধাৰ টাইমত সাৱধান সদায় হ'ব লাগে চুলিটো গামোছা এখনেৰে মেৰিয়াই লৈ পেলাই যদি পাকঘৰত সোমাই কাম কৰে তেতিয়া বহুত ভাল হয় কাৰণ চুলিটো চুলি পৰা কেতিয়াবা মানে উৰি পৰে কেতিয়াবা খাওঁতে মানে চুলি পোৱা যায় মানে ঘিণ ভাৱ এটা হয় সেইটো কাৰণে সেইটো হ'ব নালাগে সেইটো কাৰণে সদায় মূৰত এখন গামোছাৰে চুলিটো মেৰিয়াই পেলাই ধুনীয়াকে খোপা বন খোপা নিচিনা মেৰিয়াই পাকঘৰত ৰান্ধি ৰন্ধাটো বেছি ভাল আৰু মই ভাবোঁ সেই মানে সাৱধান বস্তু হৈছে সবচে ইম্প'ৰ্টেণ্ট কাপোৰ আৰু কাপোৰটো সদায় শ্লিক কাপোৰ কেতিয়াও পিন্ধি যাব নালাগে

আৰু ৰন্ধোতে সদায় চাফ চিকুণ হ'ব লাগে কোনোবা ক'ৰবাত কিবা পঁইতাচোৰা আছে নেকি ক'ৰবাত কিবা নিগনি চিগনি ঘূৰি ফুৰিছে নেকি সদায় মানে ৰন্ধা ঘৰত সদায় চাই চিন্তি পেলাই বস্তু বাহিনীবোৰ বনাব লাগে সদায় সেইকেইটা বস্তু সদায় সাৱধান আন কেতিয়াবা যদি চব্জিত আকৌ সিহঁতে সিহঁতে তাৰ ওপৰতে উৰি উঠি গুচি গ'ল ত' সেই বস্তুটো যাতে নহওঁক সদায় মানে বস্তুবোৰ ৰন্ধা টাইমত সদায় বস্তুবোৰ চকু কাণ দিব লাগে আৰু চকু কাণ দি পে দি পেলাই সেই বস্তুটোত মানে কি ৰন্ধা ৰ ৰন্ধাটো বেছি ভাল